হেল্ল' উবেৰৰ কাষ্টমাৰ ছাৰ্ভিছ হয়নে বাৰু অঁ মই আজি মানে যোৰহাট যাবলৈ উবেৰ এখন ঠিক কৰিছিলোঁ এডভান্স দিয়া হৈছিলে তিনিশ টকা তাৰমানে মুঠ আছিলে এহেজাৰ মই এটা বিশেষ কাৰণত মই যাব নোৱাৰিম মানে আজি ঘৰত অকণমান প্ৰব্লেম হৈছে মানে মই সেইকাৰণে যাব নোৱাৰিম সেইকাৰণে আপুনি অনুগ্ৰহ কৰি মোক এডভান্স টকাটো মানে মোৰ জিপে' স্কেনাৰটো মই আপোনাক দি দিম আপুনি মোক ৰিটাৰ্ণ কৰি দিব বেয়া নাপাব মই যাব নোৱাৰো কাৰণে আপোনাক কথাটো ক'লো দেই ঠিক আছে